অঁ অঁ কোৱা আবেলি আছোঁ ঘৰতে কি কৰিবা ঠিকে কৈছা মই তাকে ফোন কৰিম বুলি ভাবিছিলোঁয়ে তোমাক কিমাননো ঘৰত সোমাই থাকিবা আৰু

ঠিক কৈছা ঠিক কৈছা এই ওলাবা তেতিয়া এই ভাল লাগিব ভাল লাগিব বহুতদিন লগো পোৱা নাই দিয়াচোন অঁ ঠিক আছে তিনিটা বজাত আহি যাবা তেতিয়া